হয় বৰ্তা আপোনাৰ দোকানত কেনেকুৱা ধৰণৰ ফল পাম বাৰু মোৰ মানে সকাম এটা আছিলে সেইটো কাৰণে ফল মূল অলপ প্ৰয়োজন হৈছিলে মোক আপেল লাগিছিলে দহ কেজিমান নাৰিকল লাগিছিলে দছটা কুঁহিয়াৰ দহডালমান আঙুৰ দুকেজি দুই কেজিমান তেনেকৈ অলপ ফল মূল লাগিছিলে এতিয়া আপেলৰ কেজি বাৰু কেনেকৈ চলি আছে তথাপিও চাই চিতি ধৰিব আৰু এহ কেজি কেনেকৈ চলি আছে আপেলটো কম নহ'ব নেকি এনেও আপুনি এতিয়া কমালেও কিমান মান কমাব পাৰিব বাও মইতো দহ কেজিমান লম আও কমাব নোৱাৰিব হ'ব মই কে কেইবাটাও ফল মূল লৈছোঁ নহয় অলপ মিলাই মিলি ধৰিব আৰু আঙুৰ কেনেকে চলি আছে কেজি এতিয়া মইতো এতিয়া অলপ সৰহকৈয়ে লম কেইবাটাও ফল মূল লৈছোঁ আঙুৰটো এতিয়া কেনেকৈ ধৰিব আৰু কম নহ'ব ন নাৰিকলটো কেনেকৈ দিব ইমান দাম কৈছে নে নাৰিকলটো হ'ব আপুনি মিলাই মিলি ধৰিব আও নাৰিকলটো কুঁহিয়াৰ কেনেকৈ চলি আছে এতিয়া এডালত ফিফটিকে হ'ব আপুনি দামবোৰ মিলাই মিলি ধৰিব আৰু কুঁহিয়াৰ দহডাল মান নাৰিকল দহটা মান আপেল দহ কেজি আঙুৰ চাৰি কেজি বা পাঁচ কেজি তেনেকৈ মই অলপ বস্তু ডালিমো আছে ন ডালিমো লাগিছিল ডালিমৰ কেজি কেনেকৈ হৈ আছে বাৰু আঢ়ৈশ টকা অলপ কমাব নোৱাৰিব নেকি অলপ আপুনি মিলাই মিলি ধৰিব আৰু অঁ হ'ব আপুনি মিলাই মিলি ধৰিব আৰু মই দোকানলে যাম আনিবলৈ হ'ব দিয়ক নহ'লে